মই নেমু চৰপত বনাই ভাল পাওঁ কাৰণ আমাৰ ঘৰৰ গোটেই কেইটাই নেমু চৰপত খায় নেমু চৰবত আগতে নেমুটো ধুই লৈ কাটি চাৰি টুকুৰা কৰি চামুচেদি ৰুকি পেলাই পানীত এনেকুৱা কৰি ৰসটো ওলাওঁ ওলাওঁতে চেনি দি গুলি লাৰি দি গোটেই কেইটাকে দি দিওঁ আৰু তেতলি টেঙা চেকি তেতলি টেঙা আনি চেকি ফেলাই সেই তাৰে বস্তুতো ৰ'দত শুকাই অলপ তেল নিমখ সানি ৰ'দত দি থৈ দিওঁ তাৰ পিছত কেতিয়াবা খাবাৰ ইচ্ছা গ'লে তাৰ পৰা আনি পানীত দি ফেলে চামুচেদি ঘুটি দি চেনি দি ফেলে হেনেকৈ চৰপত বৰ গৰমত আৰু থেকেৰা টেঙাটো গুটিখিনি অলপ ভিজাই থব লাগে ভিজাই থৈ তা হাতেদিয়ে চেকিব লাগব এনে থেকেৰাটো নহ'লে তাৰ হেৰি নাযায় ৰস নোলায় থেকেৰাখিনি চেপি পেলাই তাতে নেমু চেনি তেনি দি এনেকৈ দি গোটেই কেইটাকে দি দিওঁ এই গৰমত খায় বহুতবিলাকে খাই ভাল পায় বেলেগ আহিলেও দি দিওঁ এই মই পাহৰি বনাওঁ তিনিটা